ব্যৱসায়ত মহিলাসকলে জড়িত হোৱাৰ বিষয়ে আপোনাৰ মতামত কি ব্যৱসায়ত মহিলাসকলে জড়িত হোৱাৰ মতামত মোৰ কাৰণে বহুতে ভাল মই নিজেও এজনী ব্যৱ মই নিজেও এটা ব্যৱসায় কৰোঁ সৰু সুৰা ব্যৱসায়টো হ'ল মই এখন সৰু সুৰাকৈ দোকান দিওঁ মোৰ দোকানখনত হয়তো আজি মই সাবলীকৰণ হ'ব পৰা নাই মোৰ আশা আছে মোৰ বিশ্বাস আছে মই নিশ্চয় এদিন দোকানখনৰপৰা সবলীকৰণ হ'ব পাৰিম এতিয়া মোৰ লগত মোৰ ওচৰৰে বাইদেউ এজনী দোকান দিয়ে তেখেতেও নিশ্চয় আজি সবলীকৰণ হৈছে বা তেখেতেও এখন দোকানৰপৰা তিনি চাৰিখন দোকান কৰিছে আজি তেখেতে নিশ্চয় আগুৱাই গৈ আছে আৰু আগুৱাই যোৱাৰ কাৰণে তেখেতে ধৰক আজি নিজৰ ল'ৰা বা নিজৰ ছোৱালীজনীক ভাল কলেজ এখনত বা ভাল স্কুল এখনত নিশ্চয় পঢ়া পঢ়িবৰ কাৰণে সুবিধা দিব পাৰিছে মানে নিজেই মানে হাজবেণ্ডৰ হাজবেণ্ডৰ ওপৰত মানে ডিপেণ্ড কৰিব লগা হোৱা নাই গতিকে মহিলাসকলে আজিকালি মানে অকল মানে বিজনেছ বুলিয়ে নহয় বা ব্যৱসায় বুলিয়ে নহয় চবতে আজিকালি মহিলাকৰণ সবলীকৰণ হৈছে আৰু ময়ো বিচাৰোঁ মহিলাসকল সদায় সবলীকৰণ হ'ব লাগে কিয় হ'ব লাগে মহিলাসকলে আজি ধৰক মহিলাসকলৰ বহুত খৰচ যেনেকুৱা তেনেকুৱা মানে ধৰক বহুত ৰাতিপুৱা উঠিলেই ধৰক পাকঘৰত গ'লেই ঘৰখনত ইটো নাই সিটো নাই কিন্তু কোনে আনিবলগা হয় কি কৰিবলগা হয় কাক ক'ব মহিলাখিনিয়ে কাকো ক'ব নোৱাৰে ন হাজবেণ্ডতো ৰাতিপুৱা ওলাই কামত গুচি যায় গতিকে কাক ক'ব মহিলাসকলে মহিলাসকলে যদি নিজে নিজে সবলীকৰণ হয় বা নিজে নিজে মহিলাসকলে ব্যৱসায় এটা যতিয়া হাতত থাকে তেতিয়াহ'লে নিশ্চয় নিজৰ হাজবেণ্ডজনক দহ টকাই হওক বা এশ টকাই হওক যিয়ে নহওক বা চেনি চাহপাতখিনিয়েই হওক যিকোনো বস্তু মানে কি হয় মহিলাজনীক মানে নিজৰ হাজবেণ্ডটক ক'ব নলা ক'ব নলগা হয় গতিকে আজি ধৰক তেনেকুৱা ক্ষেত্ৰতে মহিলাবিলাকে মানে চবতে আগুৱাই গৈছে মহিলাবিলাকে কি কৰা নাই আজি মহিলাবিলাকেই ধৰক এইজনী এজনী আজি ধৰক এজনী গোটৰ মোৰ বাইদেউ আছে বাইদেউজনী সিহঁতৰ গোট এটা আছে গোটটোৰ নামটো বাৰু কি আছিলে তেখেতসকলৰ সিহঁতৰ দহজনী মাইকী আছে সিহঁতেও আজি গোটটোৰপৰা বহুত সবলীকৰণ হৈছে বা বহুত উন্নতি হৈছে যেনে ধৰক তেখেতে এজনীয়ে ছাগলী ফাৰ্ম খুলিছে তেখেতে তেখেতে প্ৰথম কিনিছিলে তিনিজনী ছাগলী তিনিজনীৰপৰা আজি তেখেতৰ নাই বুলি আজি বিছ পঁচিছজনী ছাগলী হৈছে কেনেকৈ হৈছে নিশ্চয় মহিলাজনী আজি নিজে নিজে নিজে নিজে ব্যৱসায়টো আগবঢ়াই নিছে বা কেনেকৈ আগবঢ়াই নিছে তাত নিশ্চয় মহিলাজনীৰ বহুত কষ্ট হৈছে বা বহুত অসুবিধাৰ সন্মুখীনো হৈছে গতিকে মহিলাজনী নিজৰ ঘৰখনৰ কাৰণে অসুবিধাক অসুবিধা বুলি নাভাবি নিজকে নিজকে মহিলাজনী মানে কষ্টক কষ্ট বুলি নাভাবি আগুৱাই যাই আছে কিহৰ কাৰণে আগুৱাই যাই আছে নিশ্চয় মহিলাজনীয়ে নিজৰ ঘৰখনৰ কাৰণে আগুৱাই গৈ আছে আৰু সদায় মহিলা মহিলাসকলে সদায় চব কামত আগুৱাই যাব লাগে গতিকে যদি মহিলাসকলে যদি চব কামত আগুৱাই যাব পাৰে তেতিয়াহ'লে মহিলাসকলে চব ক্ষেত্ৰতে মানে আগভাগ ল'ব পৰা হয় যেনে আজি ধৰক আৰু এজনী মোৰ বান্ধৱী আছে সেই বান্ধৱীজনী তাইৰ বিউটি পাৰ্লাৰ আছে বিউটি পাৰ্লাৰ আছে বিউটি পাৰ্লাৰখন দি আজি মোৰ বান্ধৱীজনী নিশ্চয় বহুত সবলীকৰণ হৈছে কাৰণ মোৰ বান্ধৱীজনীয়ে আজি বিউটি পাৰ্লাৰখনৰপৰা তেখেতৰ হাজবেণ্ডে এতিয়া যেনিবা পেৰাালাইচি হৈ বিছনাত পৰি আছে তেখেতে নিজৰ হাজবেণ্ডক শুশ্ৰূষা কৰিব পাৰিছে নিজৰ ল'ৰা ছোৱালীখিনি নিজৰ ল'ৰা ছোৱালীক পোহপালন দিব পাৰিছে নিজৰ ঘৰখন নিজে নিজেই চলাব পাৰিছে আৰু গতিকে নিজৰ ল'ৰাজনক ভাল এখন স্কুলত দিব পাৰিছে নিজৰ ল'ৰাটোক নিজে যিকোনো মানে ধৰক কামত আগ আগবঢ়াই দিব পাৰিছে আজি কেনেকৈ পাৰিছে মহিলাজনী নিশ্চয় আজি বিজনেছৰ ক্ষেত্ৰত বা মহিলাজনীয়ে আজি নিজে নিজেই কিবা এটা ব্যৱসায় কৰি আছে বুলি তেখেতে এইখিনি কাম কৰিব পাৰিছে কিন্তু মানে এনেকুৱা নহয় চব মহিলাই যে বিজনেছ কৰিব লাগে চব মহিলাই যে মানে ধৰক ব্যৱসায় কৰিব লাগে এইটোও নহয় কিছুমান মহিলাই আজি ধৰক নিজৰ হাজবেণ্ডে বহুত ডাঙৰ চাকৰি কৰে গতিকে তেখেতসকলে নকৰিলেও কথা নাই কিন্তু আমি মধ্যবিত্ত পৰিয়ালৰ মহিলাখিনি সদায় আমি ব্যৱসায়ত আগবাঢ়িব আগবাঢ়ি যাব বিচাৰোঁ কিহৰ কাৰণে বিচাৰোঁ মানে নিজৰ ঘৰখন মানে নিজে নিজেই শক্তিশালী কৰিম বুলি বা নিজে নিজৰ ভৰিত থিয় দিম বুলি আমি নিজকে নিজকে ভাবি আগুৱাই যাব লগা হয় গতিকে তেনেকুৱাকৈ বহুত মহিলাই নিজে নিজেই আগুৱাই গৈছে আজিকালি মহিলাসকলে কোনো কামত পিছ পৰি থকা নাই গতিকে মহিলাসকলে আজিকালি চব কামেই কৰে আজিকালি মহিলাসকলে ইখন দোকান এৰি সিখন দোকান সিখন দোকান এৰি সিখন দোকান চব দোকানে মহিলাবিলাকে কৰিছে মহিলাবিলাকে কি কৰে নাই মহিলাবিলাকে কৰিব নোৱাৰা কাম একোৱেই নাই গতিকে মহিলা সকলোৱে চব ক্ষেত্ৰতে চব ক্ষেত্ৰতে মানে মানে মহিলাসকলে চব ক্ষেত্ৰতে আগৰণুৱা হৈছে আগভাগ লৈছে মহিলাসকলে চবতে মানে আগৰ শিক্ষণ দখল কৰি আছে গতিকে মোৰ মই নিজেই নিজে মই নিজেই নিজেই ব্যৱসায় কৰোঁ ময়ো নিজেই তেনেকৈ ব্যৱসায়ত আগুৱাই যাই আছো ধৰক আজি মই মোৰ হাজবেণ্ডেক এটকাও খুজিব লগা হোৱা নাই বা মোৰ ল'ৰাক মই নিজে নিজে এটকা খুজিব লগা হোৱা নাই মই নিজৰ নিজে নিজৰ ভৰিত মই নিজে নিজে থিয় দিছোঁ গতিকে মহিলাসকলে যেতিয়া ব্যৱসায়ত আগবাঢ়ি যায় গতিকে তেতিয়া নিজৰো এটা সবলীকৰণ হ'লে মহিলাৰ নিশ্চয় নিজকে নিজকে গৌৰৱান্বিত হয় বা নিজৰ ভাল লাগে কিন্তু মহিলা আজি মোৰ ধৰক তেনেকুৱাকৈ আৰু এজনী বান্ধৱী আছে তেখেতে এখন হোটেল দিয়ে সৰু সুৰাকাকৈ হোটেল দিয়ে হোটেলো মানে তেনেকুৱা হোটেল নহয় আৰু গধূলি হ'লে তেখেতে মানে পকৰী মানে এই ডিম তেনেকুৱা কিছুমান বস্তু মানে তেখেতে মানে তেখেতে ব্যৱসায় কৰি আছে তেখেতেও সেই বিজনেছখনৰপৰা বহুতে মানে মানে স্বাৱলম্বী হৈছে আৰু এইটো বিচাৰোঁ তেখেতে সদায় স্বাৱলম্বী হওক তেখেতে সদায় আগুৱাই যওক আৰু তেখেতৰো নিচিনা তেখেতৰ লগত আকৌ দহ দহ বিছজনী মহিলাই ওলাই আহক চবেই আমি ব্যৱসায়ত আগভাগ ল'ব লাগে চবেই আমি যদি মিলিজুলি একো একোটা গোট হৈ কিনে যদি আমি যদি এনেকৈ যদি কাম কৰি যাওঁ মহিলাসকল যদি সদায় আমি স্বাৱলম্বী হোৱটো বিচাৰোঁ নিশ্চয় আমি মহিলাখিনি এদিন নহয় এদিন উন্নতিৰ ৰাস্তাত আগবাঢ়ি যাম গতিকে মোৰ বিশ্বাস মোৰ বিশ্বাস মই মোৰ বাইদেজনীয়ে কাম কৰিছে বুলি মই তেখেতক হিংসা কৰিব নালাগিব তেখেতক মই আগুৱাই নিব লাগিব তেখেতক মই উঠাই দিব লাগিব অঁ বাইদেউ আপুনি এইটো কাম কৰিছে এইখন দোকান দিছে ন বাইদেউ আপোনাক বহুত ভাল লাগিছে আপুনি দোকানখন দিয়ে নিশ্চয় সবলীকৰণ হ'ব নিশ্চয় আপোনাৰ আপোনাৰ ঘৰখন ভালদৰে চলিব এইখিনি কৈ মই তেখেতক উৎসাহ দিব লাগে ন যদি মই যদি উৎসাহ দিব নোৱাৰোঁ তেখেতক ব্যৱসায়ৰ ক্ষেত্ৰত বা বিজনেছৰ ক্ষেত্ৰত তেতিয়াহ'লে তেখেতক মই বেয়া কোৱাটো মোৰ কোনো অধিকাৰ নাই সদায় মানুহক সদায় মানুহক ভাল কথা ক'ব লাগে ভাল শিক্ষা দিব লাগে মানুহজনে মোৰপৰা কি কথা ক'লে মই কি কথা ক'লে তেখেতে আগুৱাই যাব পাৰিব মোৰপৰা কি সাহস পাব তেখেতে নিশ্চয় তেখেতেও তেখেতেও এটা ব্যৱসায় কৰে তেখেতে যদি ব্যৱসায় কৰাৰ সময়ত মই যদি তেখেতক যদি তেখেতক মই যদি বেয়া কথা কৈ কিনে তেখেতৰ মোতটো যদি বেয়া কৰি দিওঁ তেখেতে নিশ্চয় বেয়া ক'ব নিশ্চয় তেখেতক সদায় আমি আগুৱাই নিয়াটো চেষ্টা কৰিব লাগে অকল মই বুলি নহয় মোৰ লগত আকৌ পঞ্চাছজন মাইকী ওলাই আহক সেই পঞ্চাছজনে আকৌ পঞ্চাছজনক ওলাই আনক সেই পঞ্চাছজনে আকৌ পঞ্চাছজনক ওলাই আনক তেনেকৈয়ে আমি মহিলাখিনি সদায় সবলীকৰণ হ'ব লাগে আৰু মহিলা ঘৰৰ মহিলাখিনি যদি সদায় যদি সবলীকৰণ হয় মহিলাখিনি যদি সদায় ব্যৱসায় যদি আগবাঢ়ি যায় তেতিয়াহ'লে মহিলা সদায় আগৰ ছিটখনত থাকিব গতিকে মই এইখিনি ক'লোঁ আৰু ধৰক ক'ব লগা বহুত আছে গতিকে কি ক'ম আৰু কথা ক'ব গ'লে বহুত ওলাই থাকে গতিকে আৰু তেনেকুৱাকৈ এটা মোৰ উদাহৰণ এক্জাম্পুল আছে মোৰ বান্ধৱী এজনী চব্জি দোকান দিয়ে মোৰ বাইদেউৱে হয় বাৰু মোৰ বান্ধৱীৰ নিচিনা তেখেততেও আজি চব্জি দোকান দিয় তেখেতে নিজৰ মাটি ঘৰ নাই তেখেতে ভাড়া ঘৰত থাকে ভাড়া ঘৰত থাকিয়েই তেখেতে আজি বহুত সবলীকৰণ হৈছে তেখেতৰ এজনী ছোৱালী আছে ছোৱালীজনীক তেখেতে আজি ক্লাছ এইবাৰ মেট্ৰিক দিছে ছোৱালীজনী নিশ্চয় তেখেতে ছোৱালীজনীকো নিশ্চয় আজি এইখিনি পঢ়াব পাৰিছে আৰু নিশ্চয় আগতো তেখেতে ছোৱালীজনীক ভাল শিক্ষা দিব বুলি ভাল পঢ়াৰ ক্ষেত্ৰত আগুৱাই নিব বুলি মোৰ বিশ্বাস গতিকে মই এইখিনি কৈয়ে মোৰ মই মোৰ মই মোৰ ব্যৱসায়ৰ বিষয়ে সামৰণি মাৰিলোঁ